হেল্ল' অ' এই মাখনী শইকীয়া হয় নি বাৰু অ' তোমাৰ ঘৰ মাজুলিত নহয় জানো অ' অ' ম মই গুৱাহাটীৰ পা কৈছিলোঁ মোক মানে মাজুলিত অকণমান ৰিছাৰ্চ এটাৰ কাৰণে পঠিয়াইছে মাজুলি বিষয়ে অধ্যয়ন কৰিবলে তাকে মাজুলি এগৰাকী মানুহ বিচাৰিছিলোঁ তাকে তোমা নাম পাইপেনে ফোনটো কৰিলোঁ মাজুলি বিষয় মানে অকণমান ক'ত কেনেকৈ কি আছে মই ইমান নাজানো যে গতি

অ' হয় মাজুলিত কাৰণে বিখ্যাত বুলি কয়

হয় হয় হয় ব ব্ৰহ্মপুত্ৰ নদীত ব্ৰহ্মপুত্ৰ নদীৰ কাষেদি সেই যিটো ওখ এটা মঠাউৰি আছে সেই মঠাউৰিটোৱে দি গৈ থাকিলে পোৱাগৈ হ'বনে হয় ঠিক আছে মই গ'লে তোমালে তোমাৰ নম্বৰটো মোৰ ওচৰত আছে নহয় মই তেতিয়া তোমালৈ ফোন কৰিম হয় হয় হয় মই যাম তেতিয়া তোমাক লগ কৰিম হ'ব দিয়া